হেল্ল' বৰুৱাদা নেকি হেৰি মই মৰিগাঁওৰ পৰা কৈছিলোঁ দীপৰ বিল গ'লো হয় আপুনি এভেইলেবল হ'ব নেকি ৰুটটো কেনেকুৱা হ'ব মানে খানাপাৰা বাছ ষ্টেণ্ডৰ পৰা অ' অ' অ' হয় নেকি অ' আৰু তাতে খোৱা বোৱা সুবিধা হ'বনে কিবা ভেজ ন'ন ভেজ চব আমি বহুত আছোঁতো

অ' আমি সেইফালে ইউনিভাৰ্চিটি হৈ যাম চাগে ঘুৰি অলপ ছাইট ছিং হ'ব অ' আৰু ৰাতি থকা কিবা সুবিধা হ'ব নেকি বহুত ভিতৰৰ ফালে নহয় চেফ মানে আমি চব লেডিজতো অ' কিন্তু আকৌ নহয় মই আকৌ ভাবিছিলোঁ দীপৰ বিল হৈ সেইফালে মিৰ্জাৰ ফালে ফুৰিব যাম এতিয়া চিটিৰ ফালে থাকিলে আকৌ ট্ৰাঞ্চপৰ্টেচ্যন কষ্টটো বেছি হ'ব নেকি ডাবল হ'ব নেকি অ' ৰিজৰ্ট চিজৰ্টো পাম এতিয়া পূজা কিবা এনেকুৱা পূজা চূজা হয়নে এইটো টাইমত অ' আৰু দীপৰ বিলত কিবা ব'টিং কিবা এনেকুৱা থাকে নেকি এক্টিভিটিজ অ' অ' আমি মানে এক্সোৱেলি পুৱা গৈ পামতো তাৰপৰা ডাইৰেক্ট যাবলৈ হ'লে অলপ টাইম ৰাখ থাকিব পাৰি আৰু তাত অ' অ' অ' ঠিক আছে বাৰু অ' অ' অ' দিয়ক